হেল্ল' মই তেজপুৰৰ পৰা কৈ আছোঁ মই অৰ্ডাৰ সম্পৰ্কীয় কাৰণত ফোন কৰিছিলোঁ হয় মই আপোনালোকৰ চাৰ্ভিচৰ দ্বাৰা খাদ্য ইতিমেধ্যে অৰ্ডাৰ কৰিলোঁ মই নিৰামিষ পোলাও কেৰাহী পনীৰ আৰু ৰাইটা ইতিমধ্যে অৰ্ডাৰ কৰিলোঁ ইয়াৰ উপৰিও মই ডেজাৰ্ট অৰ্থাৎ মিঠা বস্তু অৰ্ডাৰ কৰিব বিচাৰিছোঁ বৰ্তমান আপোনালোকৰ চাৰ্ভিচত কি কি উপলব্ধ আছে অনুগ্ৰহ কৰি জনাব নেকি দৈ পাম নেকি বাৰু মোক মিঠা হে লাগিছিল টেঙাটো নালাগে ৰাবৰি হ'ব নেকি বাৰু আমূল বা পূৰৱীৰ নালাগে খাটি গাখীৰৰ আছে নেকি তেতিয়াহ'লে আইচক্ৰিমহে অৰ্ডাৰ কৰোঁ নেকি মই ভেনিলাটোহে বিচাৰিম ঠিক আছে তেতিয়াহ'লে এটা ভেনিলা ফ্লেভাৰৰ আইচক্ৰিমটোকে অৰ্ডাৰ কৰোঁ